নৃত্য নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত বহু পৰিমাণে সহায় কৰে যিহেতু আমি নৃত্য এইকাৰণে কৰোঁ যাতে আমি মনোৰঞ্জন বা আমাৰ শৰীৰটো যাতে ভালে হৈ থাকক বা আমি নিজেই এটা শিক্ষা ল'ব পাৰো তাৰবাবে আমি নৃত্য প্ৰশিক্ষণ লওঁ আৰু সেই নৃত্য প্ৰশিক্ষণ ল'লে আমাৰ যেতিয়া অংগবোৰ সঞ্চালন হয় সেই অংগবোৰ সঞ্চালন হ'লে আমাৰ দেহটো এক আৰামদায়ক দেহ হৈ পৰে আৰু বিভিন্ন ধৰণৰ কাম কাজ কৰিব মন যায় যেনেকৈ নিজৰ কামত আমি মনোনিৱেশ কৰিব পাৰোঁ আৰু যিহেতু মানুহৰ জীৱনত জীৱনটো অতি সুখ দুখৰ মাজেৰে যায় আৰু মানুহে জীৱনত জীৱনটো অকল কৰ্মব্যস্ততাৰ মাজতে যায় কিন্তু নৃত্য হওক আমি গান হওক বা আমি শাৰীৰিক ব্যায়ামবোৰ হওক সেইবোৰ কৰিলে আমাৰ সদায় মাইণ্ড মানে ব্ৰেইনটো সদায় আমাৰ এটা মানে গতিশীল হৈ থাকে তেনেদৰে আমি মই ময়ো নৃত্য কৰি বহুত ভাল পাওঁ আৰু নৃত্যই সদায় স্বাস্থ্যৱান হোৱাত সহায় সহায় কৰে কিয়নো অংগবোৰ সঞ্চালন হয় আৰু অংগবোৰ সঞ্চালন হোৱাৰ লগে লগে আমি বিকশিত মানে নৃত্য কৰিবলৈ বিশেষকৈ বেছি আৰাম হৈ পৰে আৰু ধুন যেতিয়া আমি নৃত্য প্ৰশিক্ষণ লওঁ নৃত্য প্ৰশিক্ষণ লোৱাৰ লগে লগে কাল ক্লাছিকেলি হওক বা আপোনাৰ ছেমি ক্লাছিকেলেই হওক বা মৰ্ডাণেই হওক বা বিভিন্ন ধৰণৰ নৃত্য প্ৰশিক্ষণ লোৱাৰ আগত প্ৰথমে শাৰীৰিক ব্যায়ামসমূহ কৰা হয় যেতিয়াই আমি শাৰীৰিক ব্যায়াম কৰোঁ সেই শাৰিৰীক ব্যায়াম কৰাৰ লগে লগে আমাৰ দেহটোৱে বেছিকৈ বিকশিত হৈ যায় তুমি নৃত আৰু আৰামদায়ক হৈ পৰে যে নৃত্যটো কৰিব কাৰণে আৰামদায়ক হৈ পৰে আৰু সেই সেইসমূহ বিকশিত হোৱাৰ লগে লগে আমি খুব মাইণ্ডটো খুব ধুনীয়া হৈ থাকে আৰু কামবোৰ কৰিবলৈও অতিকৈ মন যায় আৰু বিভিন্ন ধৰণৰ পঢ়া শুনাত মনোযোগ নিৱেশ হয় ল'ৰা ছোৱালীক সেইকাৰণে সক নৃত্য প্ৰশিক্ষণ দিব দিয়াব লাগে ল'ৰা ছোৱালীক খুব কম বয়সৰ পৰাই আৰু তেতিয়াই ল'ৰা ছোৱালী স্বাস্থ্যৱানো হৈ থাকে আৰু লগতে গতিশীল হয় যে তেওঁলোক এক্টিভ হয় আৰু নৃত্য নৃত্য কৰোঁতে নৃত্য কৰাৰ আগত সদায় আমি অলপ ৱাৰ্ম আপ কৰিব লাগে যেনেকৈ আমি সত্ৰীয়া নৃত্যই হওক সত্ৰীয়া নৃত্যত কৰাৰ আগত সদায় আমি মাটি অখৰাবোৰ কৰি লওঁ মাটি অখৰাবোৰ কৰাৰ লগে লগে এটা আমাৰ য়োগাৰ যি য়োগাৰ লগত যিখিনি ৰিলেটেড মাটিৰ এক্সাৰচাইজ থাকে সেই এক্সাৰচাইজসমূহ আমি সেই মাটি অখৰাত আমি সত্ৰীয়া নৃত্য যেতিয়া শিকোঁ সেই সত্ৰীয়া নৃত্যত আমি সি সেই মাটিৰ অখৰাখিনি কৰা যায় আৰু সেই মাটি অখৰাখিনি যেতিয়াই আমি কৰোঁ তেতিয়া আমাৰ দেহটো বেছিকৈ এক্টিভ হৈ পৰে আৰু এক্টিভ হৈ পৰিলে আমি নৃত্য কৰিবলৈ খুব আমাৰ সহজ হৈ পৰে যে দেহসমূহ বিক মানে দেহসমূহ আমাৰ সঞ্চালন কৰাত কোনো ধৰণৰ কষ্ট নহয় সেইকাৰণে সদায় নৃত্যই মানুহক খুব আনন্দ দিয়ে আৰু সুখী অনুভৱ কৰে সুখী এইকাৰণেই অনুভৱ কৰে এজন নৃত্যশিল্পীয়ে সদায় খুব আনন্দৰে নাচে নিজৰ লয়লাসবোৰ বেছিকৈ দেখাব বিচাৰে আৰু তেওঁ খুব আনন্দৰে হাঁহি মুখিয়ে হাঁহিমুখেৰে নাচে নৃত্য কৰে তেতিয়াই খুব মানে ভাল লাগে আৰু খুব ধুনীয়া মানে মানুহেও খুব চাই ভাল পায় যেতিয়াই তেওঁ সুখী মানে সুখেৰে নাচে যদি আমি নৃত্য কৰি যাওঁ তেতিয়া যদি আমি কোনো হাঁহি এটা নাথাকে মুখত খুব বেয়া লাগে নি তেতিয়া আমাৰ দৃষ্টিৰ মানে আকৰ্ষণ নহয় কিন্তু যেতিয়া আমি সুখ সুখেৰে বা আমি আনন্দময় বা আমি হাঁহি মুখেৰে নাচোঁ তেতিয়াই আমাৰ সুখ অনুভৱ হয় নিজেও সুখী অনুভৱ কৰা যায় আৰু দৰ্শকেও খুব ভাল পায় সেইকাৰণে আমি নৃত্য সদায় কৰিব লাগে কৰি যাব লাগে আৰু নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত বিভিন্ন ধৰণে সহায় কৰে আৰু সুখী অনুভৱ কৰে বুলি মই ভাবোঁ